হেল্ল' কোনে কৈছে অ কওকচোন হয় ভাল কথা হয় হয় হয় ব্যৱস্থা হয় হয় গাড়ী আছে আমাৰ বেলেগ বেলেগ ধৰণৰ গাড়ী আছে ইন'ভা আছে আৰু বেলেগ গাড়ীও আছে ফেমিলিৰ কাৰণে ইন'ভাখনে ভাল অ

অ পাৰিব পাৰিব পাৰিব কিহৰ ইন'ভা হোটেলত হোটেলত পেকেজ এনেই এদিনহে থাকিব

হয় হয়